হেল্ল' অঁ অঁ অঁ কোৱাচোন প্ৰব্লেমটো অঁ অঁ হেৰি আক এই ঠিকে আছে আছে তুমি এতিয়া সময়মতে ভাত চাত নোখোৱা চাগে আকৌ সেইকাৰণে হৈছে কামতে ব্যস্ত হৈ থাকা চাগে এতিয়া তুমি হেৰি কৰিবা আকৌ ৰাতিপুৱা যে ৰাতিপুৱা কোহোমীয়া গৰম পানী খাবা খালী পেটত তাৰপিছতে আকৌ মই এটা দৰৱ দিম বাৰু তোমাক সেই পলিকলটো মই দিম খাবলে ৰাতিপুৱা দুচামোচ তাৰপা মানে আৰু সময়মতে তুমি ভাতটো খাবা আকৌ সময়মতে মানে খোৱাটো নেপাহৰিবা আকৌ সময়মতে খাব লাগে ন অঁ অঁ এই অঁ অঁ অঁ এই ভাতটো নাখালে মানুহৰ হয় ন আৰু পেটটোত মানে একো নেখালেতো গেছে ধৰিবই ন তুমি অনপত কাম কৰি থাকিলে মানে সেইটো কথা আগ নহ'লে যে অঁ পাছত যে তুমি যে মেডিকেলত এডমিট হ'বগৈ লাগিব অপাৰেশ্যনত হ'ব পাই গেষ্ট্ৰিক আলচাৰ হৈ যায় ন গেষ্ট্ৰিক আলচাৰ দিগদাৰ হ'ব ন সেইকাৰণে তুমি মানে হেৰি কৰিবা ৰাতিপুৱা গৰম পানী খাবা আৰু সময়মতে ভাত খাবা অনবৰত কামত লাগি নাথাকিবা কামত লাগি খেল নহ'ব ন অনবৰত নিজৰ স্বাস্থ্যটো নিজে চিন্তা কৰিব লাগিব ন ভাতটো খাবা অঁ অঁ মই দৰৱটো দিম বাৰু তোমাক হেই পলিকল এটা দি খামচোন প্ৰথমে পলিকলটো খাই চাবা ৰাতিপুৱা দুচামুচ দুপৰীয়া দুচামুচ খাই চাবা তেনেকে খাবা তেতিয়া মানে মই হেৰি দিম তোমাক হা তুমি যে তুমি খালি সময়মতে সময়মতে ভাতটো খাবা ৰাতিপুৱা যে কাম বন বাদ দি কেনে আগতে ভাত অকমান খাই ল'বলে চিন্তা কৰিবা আকৌ অকল কামত লাগি নাথাকিবা কামত লাগিলে মানুহৰ হ'বই ন এনেকুৱা মানে অঁ সেইটো দৰৱটো কথা বাৰু মই নেজানিছো বাও এতিয়া দৰৱৰ দাম হৈছে ন এতিয়া মই নেজানিছো মই তোমাক লিখি দিম তুমি আনি ল'বা আহাঁ মই অঁ দৰৱটো লিখি দিম মই তাৰপিছত তোমাৰ তুমি নিজে আনি ল'বা আকৌ মই দৰৱটোৰ নামটো লিখি দিম দেই এনেকে এনেকে খাব লাগিব আকৌ নহ'লে মানে যে এতিয়া তুমি খালী পেটত থাকিলে খালীত কাম কৰি থাকিলে মানুহ হ'ব দিগদাৰ হ'ব ন সেই অঁ অঁ পাছত আকৌ সেই গেষ্ট্ৰিক গেষ্ট্ৰিক আলচাৰ হৈ গ'লে মানে হ'ব পাই ঠিকান নাই নহয় সেইকাৰণে যে তুমি খোৱাটো আগতে খোৱাটো আগতে ঠিক কৰি ল'বা আগতে খোৱাটো কাম কৰি ল'ব তাৰপিছতে কামত লাগিবা কামত লাগি থাকিলে লাগি থাকিলে খাবলে পাহৰি যোৱা সেইকাৰণে অঁ অঁ সেইকাৰণে আকৌ হেৰি গেছে আমনি কৰে আকৌ তুমি মানে হেৰি কৰিবা এই ৰাতিপুৱা খানাটো খাই ল'বা খানাটো খাই লৈহে তুমি মানে কামত লাগিবা আৰু ৰাতিপুৱা কুহুমীয়া গৰম পানী খাবা অকল পানীখিনি অলপ অলপ গৰম হৈছে বোলে কুহুমীয়া গৰম হৈছে তেনেকুৱা নহ'লে যে বেছি মানে দিগদাৰ কৰিব তোমাক মই তোমাক সেই দৰৱটো লিখি অঁ মই অঁ অঁ মই তোমাক দৰৱটো দি দিম নামটো লিখিকেনে দৰৱটো তুমি আনি ল'বা নহ'লে পাৰিলে মানে মই আনি দিম বাৰু তোমাক অঁ অঁ আনি দিম হেৰি নেপালে মানে মই সময় নেপালে তোমাক লিখি দিম নামটো তাত তুমি আনি ল'বা অঁ এই ভালকে খালী খাবা খোৱাটো ভাল কৰিবা নহ'লে এনে তোমাৰ মানে কিবাখনে হ'বগে কলে মেডিকেলৰ ভৰ্তি হ'বগে লাগিব টাইমমতে ভাতটো খাব লাগে নহয় মানুহে টাইমত নাখালেই গেষ্ট্ৰিকে ধৰিব তুমি ৰাতিপুৱা কাম কৰি থকা কাম কৰি কৰি থাকিলে মানে তোমাৰ নহ'ব ন মানে খোৱাটো আগতে চিন্তা কৰি ল'বা খাই ল'বা আগতে তাৰপিছতে কামত লাগিবা অঁ অঁ অঁ সেইটো কথা আকৌ তুমি খাই মেলি ল'বা খাই মেলি লোৱাৰ পাছতে তুমি অঁ সেইটোৱে কথা গম পাইছা নাই তুমি যে ৰাতিপুৱা যে খালী পেটত যে কুহুমীয়া কুহুমীয়া গৰম পানী খাবা তাৰপাছতে তুমি আকৌ ৰাতিপুৱা ভাতটো মানে অকমান খাব খাই বৈ লৈহে কামত লাগিব নহ'লে কামতে ব্যস্ত থাকিলে মানে বেমাৰ হ'বই ন সেইটো কথা মানে তুমি যে নিজে চিন্তা কৰিবা নিজৰ কথাটো নিজে এতিয়া খোৱা বোৱা কৰিব লাগিব নিজে আকৌ ভাবিব লাগিব বোলে মই যে পাহৰি থাকিলে নহ'ব নাপাহৰিব লাগিব সেইটো খাব লাগিব ন অঁ মই দৰৱটো তোমাক মই দৰৱটো লিখি দিম বাৰু নহ'লে মানে নহ'লে মানে মই যদি পাৰো নি দিম নহ'লে নামটো লিখি দিম তুমি নিজে নি ল'বা ফাৰ্মাচীৰ পৰা আনি লবা মই নামটো লিখি দিম তোমাক আৰু ভাতটো ৰাতিপুৱা যে শুই যে কুহুমীয়া গৰম পানী খাবা শুনিছা নাই